বাগিচা কামৰ কাৰণে সঁজুলি যেনে কোৰ কোৰখন আমি কি কাৰণে ব্যৱহাৰ কৰোঁ কোৰখনে আমি ফুলজোপা আৰম্ভণি কৰিবলৈ মাটি মাটি কোৰ মাৰিব লাগে ডাঙৰ ডাঙৰকে কোৰ মাৰি আকৌ মিহি কৰিব লাগে কৰি তাত গোবৰ চোবৰ দি ধুনীয়াকৈ কেঁচু সাৰ গোবৰ দি আকৌ ধুনীয়াকৈ কোৰ মাৰিবলৈ আমাক কোৰখন দৰকাৰ হয় তাৰছত এটা এটা সৰু খুলি বনাই দিবলগীয়া হয় খুলিবিলাকত আমি ধুনীয়া ধুনীয়া ছিজন ফুল যেনে কি কি ছিজন ফুল সেইবিলাক আনি আমি ধুনীয়াকৈ এজোপা এজোপাকৈ ৰুব লাগে কোৰখনে কোৰখনে যেতিয়া আমি সেয়া কৰি মেলি ৰুওঁ তাৰপাছত আমাক দৰকাৰ হ'ব খন্তি যেতিয়া ফুলজোপা ঠন ধৰি উঠিব তেতিয়া আমি খন্তিখনেৰে আমি প্ৰথমে ঘাঁহ চাঁহবোৰ হাতেৰে গুচাই বা কোৰে গুচাই চুচি ধুনীয়াকৈ আকৌ গুড়িবোৰ মাটি চপাই চপাই দিব লাগিব তাৰপিছত ধুনীয়াকৈ যেতিয়া ঠন ধৰি ফুলবিলাক উঠি আহিব ধুনীয়া লাগিব দেখিবলৈ তাৰপাছত যিবিলাক আমি পাতবাহাৰ ৰুওঁ ঘৰৰ কিনাৰে কিনাৰে ৱালৰ কিনাৰে কিনাৰে পাতবাহাৰবিলাক যেতিয়া বাঢ়ি যায় দেখিবলৈ বেয়া লাগে তেতিয়া আমি কি কৰোঁ ফুলৰ কেঁচিখন দৰকাৰ হয় তেতিয়া আমাৰ তেতিয়া আমাৰ ফুলৰ কেঁচিখন দৰকাৰ হয় কেঁচিখনে আমি তেতিয়া ধুনীয়াকৈ ফুলবিলাক ডিজাইন ডিজাইন দি কাটোঁ ফুলবিলাক কাটি যেতিয়া ধুনীয়াকৈ সজাই দিয়া হয় দেখিবলৈ বাগিচাখন শুৱনি হৈ পৰে তাৰপিছত আহিলে কাটা কাটাখন ব্যৱহাৰ কৰিবলগীয়া হয় কাটাখন লাগে কাটাখন কেতিয়া লাগে আমাক ফুলত যেতিয়া ফুলবিলাকৰ ডালবোৰ বুঢ়া হৈ যায় শুকাই যায় সেই ডালবিলাকৰ ডালবিলাক কাটি দিব লাগে আৰু সেইবিলাক কাটি দিলে এতিয়া তাতে আকৌ নতুনকৈ ধুনীয়াকৈ পোখা মেলি আহে তাৰপিছত আকৌ ফুলপাহ ফুলি হ'লে ফুলপাহ ফুলি শেষ হ'লে আকৌ সেই ফুলি শেষ হোৱা ডালটো কাটি দিব লাগে তাতে আকৌ পোখা মেলি কলি হৈ আহে সেইকাৰণে কাটাডাল দৰকাৰ হয় ফুলৰ কাটাডাল দৰকাৰ হয় তাৰপাছত ধুনীয়াকৌ আকৌ ফুল হয়